যেতিয়াই নেকি তাৰমানে আমি আলু পিঁয়াজ বেঙেনা ফুলকবি বন্ধাকবি যেনে এতিয়া ওলকবি এইবিলাক আমি খেতি কৰোঁ তাৰপাছত যেতিয়া সেইবিলাক বেচিবলৈ সক্ষম হয় তেতিয়া আমি বজাৰ বা হাটলৈ বা এনেকুৱা গাঁৱলীয়া ৰাস্তা ঘাটে আমি যেতিয়া বিক্ৰী কৰোঁ তেতিয়া সেই দাম সেই চব্জিবোৰৰ দামটো কিমান হ'ব তাক লৈ আমি অনুমান কৰোঁ যে এতিয়া আলুটো হ'ব বিশ টকা বা বাইছ টকা সেইটো এতিয়া কোনোবাই যদি বিশ টকা লগাইছে তেতিয়া আমি সেইটো ঊনৈছ টকাত লগাই দিম এই আমি মূলটো ৰাখি লাভ বা দুই টকা তিনি টকা ৰাখিবলৈ আমি চেষ্টা কৰোঁ যেতিয়া আমি আলুটো বজাৰলৈ লৈ যাওঁ তেতিয়া কোনোবাই কয় যে এইটো আলুৰ দাম হৈছে হেৰি বাইছ টকা তেতিয়া আমি কওঁ এইটো আৰু দাম হৈছে একৈছ টকা আৰু এতিয়া জলকীয়াৰ ক'বলৈ গ'লে জলকীয়াটো আমি গছৰ পৰাই ছিঙি নি এতিয়া আমি কেজি চিষ্টেমত জোখো বা পোৱা চিষ্টেমত জোখো তেতিয়া মানুহ বা গ্ৰাহকবিলাকে সোধে এই জলকীয়াৰ পোৱা কিমান বা কিলো কিমান যেতিয়া তেতিয়া আমি কিছুমানে কয় এই জলকীয়াৰ পোৱা দহ টকা তেতিয়া আমি কৈ দিওঁ ন টকা তেতিয়া মানুহবোৰে ভাৱে যে এই দহ টকাটোৰ মূল্যটো এক টকা বেছি আৰু ন টকাটো এক টকা কম তেতিয়াহ'লে সেইটো আমাৰ পৰা লয় আৰু তেতিয়া আমি তেতিয়া আমি জ্বলাৰ হেৰি কৰোঁ যদি ঘৰৰ হ'লে আমাৰ লাভহে হ'ল যাৰ যেতিয়া আমাৰ পাইকাৰী চিষ্টেমত কিনি আনো তেতিয়া আমি আঠ টকা বা আঠ টকা বা সাত টকাত কিনি আনো তেতিয়া আমি লাভটো ল'বলৈ আমি চেষ্টা কৰোঁ আমি মূলটো লৈ লাভ বা দুটকা বা তিনি টকা বা পাঁচ টকা ল'ম কিছুমান দোকানীয়ে যে এনেকুৱাকে লয় কিছুমান দোকানী বা বেপাৰী এনেকুৱাকে লয় যে আলুৰ দামটো জলকীয়াৰ দামটো হৈছে বিশ টকা তেখেতসকলে ৰাখিছে এইফালে ত্ৰিছ টকা তাৰমানে তেখেতসকলে দহ টকাই লাভ লয় আমাক কিমান দহ টকা নালাগে আমাক দুটকা পাঁচ টকা তিনি টকা এনেকুৱাকৈ হ'লেই হ'ল তেতিয়া আমি বিশ টকা দামটো আমি লওঁ বাইছ টকা বা পঁচিছ টকা তাৰপাছত গ্ৰাহকবিলাকে এই ত্ৰিছ টকাতো নাযায় বিশ টকা বা বাইছ টকাটোত আহি যায় ইয়াতে আহি লয় যে দাদা মোক এক কিলো দিয়ক বা দুই কিলো দিয়ক তেতিয়া পোৱাত যিমান বাইছ টকা হয় তাৰে পে' আমি প্লাছ কৰি কৰি গৈ থাকো এতিয়া বাইছৰ যেনেকে এতিয়া আধা কিলো আধা কিলো হ'ব আপোনাৰ চৌৰাল্লিছ টকা হ'ব সেই চৌৰাল্লিছ টকাটো আমি তেখেতৰ এই জলকীয়াত আমি দিলোঁ দিয়াৰ পাছত আমি

এই চৌৰাল্লিছ টকাটো আমি ল'লো লোৱাৰ পাছত কি হয় আৰু এইফালে কি বুলি কয় পিঁয়াজ পিঁয়াজৰ খেতিতো প্ৰায় মানুহে কৰে আমাৰ ইয়াতে কৰে আমাৰ ইফালে দৰং দৰং জিলাতে প্ৰায় মানুহে কৰে পিঁয়াজৰ খেতি ভাল নহ'লেও প্ৰায় মানুহে কৰে এতিয়া পিঁয়াজটো বিক্ৰী কৰোঁ আমি ঘৰৰ পিঁয়াজ হ'লেতো বহুত লাভৱান হয় মানুহ কাৰণ তাতে ইমান খৰচ নহয় এতিয়া সাৰ চাৰ সেনেকৈ নিদিয়ে সাৰ এতিয়া আমাৰ নিজৰ ঘৰতে থাকে গোবৰ থাকে এইবিলাক বহুত কিবা কানি অন্য কিবা কানি থাকে প্ৰায় মানুহে জাৱৰ জোঁথৰেদি সাৰ বনায় সেইবিলাক সাৰ হেৰিত দিয়ে তেতিয়া আমাৰ নিজৰ খৰচ নাই তাৰপাছত সিবিলাকো এইটো দহ টকা হয় দহ টকাতেই বিক্ৰী কৰিম সেইটো বিশ টকা হ'লে বিশ টকাতেই বিক্ৰী কৰিম এতিয়াতো পিঁয়াজৰ দাম কমে এতিয়া আমাৰ যদি নিজৰ ঘৰৰ যদি পিঁয়াজ হয় তেতিয়াহ'লে দোকানীবিলাকে বা পাইকাৰীবিলাকে হেৰিকে কিনি আনে এই কি বুলি কয় অ'ৰ ত'ৰ পৰা কিনি আনি কিনে বিক্ৰী কৰে এতিয়া পিঁয়াজৰ দাম যদি তেখেতসকলে পাঁচ টকাত আনিছে আঠ টকা বা ন টকা ল'ব তেতিয়া আমি ঘৰৰ পিঁয়াজটোক আমি পাঁচ টকাত বেচি বিক্ৰী কৰি দিলে আমাৰ অতিকৈ লাভৱান হওঁ তাৰপাছত এতিয়া ক'বলৈ গ'লে যেনে এতিয়া আলু পিঁয়াজ জলকীয়া এইবিলাকৰ দাম একদম প্ৰায় আজিকালি কমিছে বা বাঢ়িছে তাৰপাছত কি হ'ব এতিয়া ফুলকবি বা বন্ধাকবি এতিয়া বন্ধাকবিটো ক'বলৈ গ'লে ইফালে হৈছে কিলো চল্লিছ টকা আৰু বিশ টকা আৰু কিয় লৈছে কাৰণ এই যেতিয়া চল্লিছ টকাটো লয় তেতিয়া তেখেতসকলে আনে এতিয়া কচু আমাৰ ইয়াত ওচৰতে আছে গোৰেশ্বৰৰ যেনেকে এতিয়া নেপালী বা বাঙালী এইবিলাকসকলে বিক্ৰী কৰে এখেতসকলে বিক্ৰী কৰিলে আমি যেতিয়া আনো ত্ৰিছ টকা বা পঁয়ত্ৰিছ টকাকে যদি আনো কিলো চিষ্টেম বা আজিকালি গোট চিষ্টেমে আনে প্ৰায় মানুহে যদি আমি কিলো চিষ্টেম আনো তেতিয়াতো আমি চল্লিছ টকা ল'বই লাগিব আৰু যোন যোন মানুহৰ ঘৰত আছে এনেকুৱা আমাৰ বা আৰু কাৰোবাৰ আমাৰ ওচৰে পাজৰে ঘৰত আছে তেখেতসকলে আমাৰ পৰা ইমান নলয় এতিয়া পঁইত্ৰিছ টকাৰ বস্তুটো আমাৰ তাত ত্ৰিছ টকাত দি দিব আমাৰ ঘৰৰে যোনটো এতিয়া আছে বন্ধাকবি সেই বন্ধাকবিটো আমি বিশ টকাত আমি পাইকাৰীক বিক্ৰী কৰি দিলোঁ আৰু যেতিয়া নেকি আমি বজাৰত বিক্ৰী কৰিবলৈ যাম তেতিয়া আমি আলু বা বন্ধাকবিটো আমি বিক্ৰী কৰি কিনে আমি অতিকৈ লাভৱান হ'ম আৰু এনেকুৱা হাৰামী যেতিয়া বজাৰলৈ আমি বস্তু কিনিবলৈ যাওঁ তেতিয়া আমাৰ পৰা দুগুণ সিহঁতে ওপৰত লয় কাৰণ সিহঁতে ভাবে যে এখেতসকলৰ পৰা আমি ল'লে আমি অলপ লাভৱান হ'ম লয় আৰু আমাৰ লোকচান হয় আৰু আমাৰ নিকিনিলেও নহয় সেই কাৰণে আমাৰ এনেকুৱা সৃষ্টি হয় আৰু ক'বলৈ গ'লে কি হ'ব আমাৰ বহুতখিনি অসুবিধা হয় যেনে কাৰোবাৰ এতিয়া দহ টকা আছে বস্তুটো দাম বিশ টকা তেখেতসকলে যদি আনিব গৈছিল এক কিলো আনিব লগা হৈছে আধা কিলো আৰু ঘৰৰ ইফালৰ পৰা কমি গ'ল টকা পইচা প্ৰায় মানুহৰ নাথাকে আৰু ত' বজাৰত প্ৰায় মানুহে বাকী বা এনেকুৱা নিদিয়ে ধাৰ ধাৰৰ পৰা নিদিয়ে কাৰণ আজিকালি সকলো মানুহৰে যোন কৃষক খেতিয়ক এইবিলাক সকলো মানুহৰে পইচাৰ অভাৱ